ভূগোলত প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ অতি জৰুৰী বুলি ভাবোঁ যিহেতু আমি প্ৰাকৃতিক দুৰ্যোগসমূহক আমি কেতিয়াও বাধা দিব নোৱাৰোঁ আমাৰ মানুহৰ সিমান ক্ষমতা নাই যে আমি প্ৰাকৃতিক দুৰ্যোগসমূহক আমি বাধা দিব পাৰোঁ কিন্তু আমি জানিবপৰা এটা কথা আছে যে আমি প্ৰাকৃতিক দুৰ্যোগসমূহৰপৰা আমি নিজকে কেনেকৈ বচাম কেনেকৈ আমি হাত সাৰি থাকিব পাৰিম এইসমূহৰ বিষয়ে আগতীয়াকৈ আমি সজাগতা মানে সজাগ হ'ব পাৰোঁ সজাগতা আনিব পাৰোঁ কেনেকৈ যে ভূগোল অধ্যয়নৰ জৰিয়তে আমি যেতিয়া ভূগোল অধ্যয়ন কৰিম তেতিয়াই আমি কোনো এটা প্ৰাকৃতিক দুৰ্যোগৰপৰা কেনেকৈ হাত সাৰিম কেনেকৈ বাচি থাকিব পাৰিম সেই সম্পৰ্কে আমি জ্ঞাত হ'ব পাৰিম এতিয়া চাব যে আমাৰ মাজুলীত এটা জ্বলন্ত সমস্যা হৈছে আমাৰ বানপানী সমস্যা এই বানপানী সমস্যাটো যেতিয়া আহে আমাৰ মাজুলীৰ মানুহখিনিৰ কাৰণে এক দুৰ্যোগ দুৰ্যোগ মানে নামি আনে আহে আৰু এই দুৰ্যোগৰ ফলত মানুহৰ বিস্তৰ ক্ষতিসাধন হয় গৰু ছাগলী মানুহ আদি সকলোৰে বহুত বিস্তৰ খেতি সাধন হয় গতিকে আমি যদি আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰোঁ যে বানপানী আহিব হ'ব কোনোবা এটা ছিজনত আহিব সেই ছিজনটোত যদি আমি আগতীয়াকৈ সুবিধা মানে সজাগতা হৈ থাকোঁ যে সজাগ হৈ থাকোঁ যে বানপানী আহিব পাৰে তেতিয়া হয়তো বহুত মানুহ মৃত্যুমুখৰপৰা হাত সাৰিব পাৰিব বহুত জীৱ জন্তু তেনেকৈ মৃত্যুমুখৰপৰা হাত সাৰিব পাৰিব তাৰ পিছৰ পৰ্যায়টো হ'ল যে বানপানী অহালৈকে ঠিকেই থাকে বানপানী যেতিয়া যায় তাৰপাছতে আমাৰ মানুহবোৰৰ বিভিন্ন বেমাৰ আজাৰ হ'বলৈ লয় আৰু সেই বেমাৰ আজাৰবোৰ বৰ ভয়ংকৰ ধৰণৰ হয় কাৰণ এখন গাঁৱত ডাইৰিয়াৰ দৰে ৰোগ হৈ যায় আৰু কি হয় জ্বৰ হয় কাহ হয় পানীলগা হয় কাৰণ যিহেতু মানে নৈসমূহৰপৰা লেতেৰা বস্তুবোৰ আমাৰ কি হয় ঘৰত সোমাই যায় তাৰপাছতে বহুত বেছি জ্বৰ নৰিয়া হ'বলৈ ধৰে আৰু বহু লোক মৃত্যুমুখতো পৰে গতিকে তাৰ আগতে আমি কিছুমান সুবিধা কিছুমান সুবিধা কৰি থ'ব লাগে যে আমাৰ সকলোৰে ঘৰত কিছুমান দৰৱ আমি গোটাই থ'ব লাগিব তেতিয়া আৰু কি হ'ব যে আমাৰ হোৱাৰ লগে লগে আমি যিখিনি টেবলেট খালোঁ সেইখিনি খোৱাৰ পাছতে আমাৰ কিছুমান ৰোগ নিৰ্মূল হ'ব পাৰে তাৰোপৰি আমাৰ বানপানীৰ সময়ত এটা প্ৰধান সমস্যা হৈ যায় যে খোৱাপানী সমস্যাটো যিহেতু সকলো সকলোফালে বেয়া পানীখিনি থাকে গতিকে আমাৰ খোৱাপানীৰ ব্যৱস্থাটো আগতীয়াকৈ কৰিবপৰা যায় এইখিনি সাৱধানতা অৱলম্বন হৈ কৰি থাকিলে নিশ্চয় আমাৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰপৰা অলপ হ'লেও হাত সাৰি থাকিব পাৰিম দ্বিতীয়তে কম ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইয়াত আৰু এটা প্ৰধান সমস্যা আছে সেয়া হৈছে গৰাখহনীয়া সমস্যা যিটোৱে নেকি আমাৰ ইমান বৃহত্তৰ মাজুলীখনক এটা সৰু দ্বীপলৈ পৰিণত কৰিছে হয়তো আৰু এনেকৈ যদি খহনীয়া হৈ থাকে আমাৰ মাজুলীখনৰ অস্তিত্বই হয়তো কেইদিনমানৰ পাছত নোহোৱা হ'ব গতিকে তাৰ বাবে আমি কিছুমান উপায় অৱলম্বন কৰিব লাগিব যিহেতু আমি ভূগোল অধ্যয়ন কৰিলে এটা কথা গম পাওঁ যে খহনীয়া কেনেকৈ ৰোধ কৰিব লাগে গম পাওঁ গতিকে আমি নিজেও পঢ়ি সেইখিনি আমাৰ ৰাইজক সজাগ কৰিব পাৰোঁ সজাগ কৰিব পাৰোঁ আৰু সেই সজাগতাৰ ফলস্বৰূপে আমি মাজুলীখনক আগৰপৰা যিমান সহায় আছে সিমানতে মানে আমি তাক নিৰ্মূল কৰিব পাৰোঁ বাধা দিব পাৰোঁ এতিয়া সজাগতাসমূহ এনেকুৱা হ'ব যে আমি নৈ কাষত গছ গছনি ৰোপণ কৰিব পাৰোঁ এতিয়াতো মানুহে জধে মধে গছ গছনি কাটিছেই গতিকে গছ গছনি কটাসমূহ আমি ৰোধ কৰিব লাগিব কাৰণ গছৰ শিপাই মানে আমাৰ মাটিটো খামুচি ধৰি ৰখাত খুব মানে সহায় কৰে গতিকে মাটি যেতিয়া খামুচি ধৰি ৰাখিব তেতিয়া হয়তো খহনীয়াটো বহুতখিনি কম হ'ব লগতে আমাৰ এতিয়া জিঅ' বেগ দিয়ে জিঅ' বেগ তাত বালি ভৰাই নৈ কাষত দিয়ে স্পাৰ বহুৱাই আৰু লগতে কি কৰে যিখিনি আমাৰ পাৰকো পাইং বুলি কয় সেইখিনি তাত নদীত মাজত পেলাই নদীৰ গতিটো নদীৰ যি সোঁত সেয়া নিৰ্মূল কৰে সেয়া প্ৰতৰোধ কৰে গতিকে সেইখিনি সজাগতা আমাৰ ৰাইজক আমি দিব পাৰোঁ ভূগোল অধ্যয়নৰ জৰিয়তে তাৰপিছত আহিছোঁ এটা আমাৰ প্ৰাকৃতিক দুৰ্যোগ হ'ল ভূমি ভূমিকম্প এই ভূমিকম্পৰ কথা ক'বলৈ হ'লে আমি আগতীয়াকৈ সজাগতা অৱলম্বন হৈ থাকিব পাৰোঁ কাৰণ ভূমিকম্পক আমি ৰোধ কৰিব নোৱাৰোঁ কিন্তু ভূমিকম্প হ'লে কি কি সাৱধানতা ল'ব লাগে আগতীয়াকৈ ক'ত ওলাই যাব লাগে এইখিনি আমি গম পাওঁ ভূগোল অধ্যয়নৰ জৰিয়তে গতিকে আমি সকলোৱে জানো যে ভূমিকম্প আহিলে যদি আমি বজাৰ সমাৰলৈ ওলাই গৈছোঁ যদি আমাৰ কাষত বিল্ডিং আছে ওখ ওখ বিল্ডিং আছে তেতিয়া কি কৰিছোঁ আমি আমি মানে বিল্ডিঙৰ কাষলৈ যাব নালাগে দৌৰ মাৰি যাব নালাগে বা ওখ যেতিয়া লাইটৰ পোষ্ট থাকে সেইবোৰৰপৰা আমি দূৰত থাকিব লাগে পৰাপক্ষত মুকলি ঠাইলৈ আমি দৌৰ মাৰিব লাগে যদি আমি কেনেবাকৈ ঘৰত থাকোঁ ওখ অট্টালিকাত আছোঁ আমি মজবুত বিচনাৰ তল নাইবা মেজৰ তলত আমি সোমাই আমি নিজকে প্ৰতিৰক্ষা কৰিব পাৰোঁ এইবোৰ আমি কেনেকৈ গম পাম ভূগোল অধ্যয়নৰ জৰিয়তে আমি গম পাম আৰু খুব সম্ভৱ আমি মানুহক সজাগ কৰিব পাৰিম আগতীয়াকৈ আমি অৱলম্বন কৰিব পাৰিম যে আমি ক'ত লুকাব লাগে কি কৰিব লাগে মুকলি ঠাইলৈ যাব লাগে এইখিনি কথা তৃতীয়তে আমি ক'ম যে ভূমিস্খলনৰ কথা ভূমিস্খলনৰ কথা ক'বলৈ যাওঁতে এটা কথা ক'ম যে আমি এতিয়া পাহাৰৰ মাটি কাটি পেলাই যধে মধে ঘৰসমূহ বনাইছোঁ এই ঘৰসমূহ বনোৱাৰ ফলতে কি হৈছে পাহাৰৰ আমাৰ মাটিসমূহ ঢিলা হৈছে আৰু পাহাৰৰ মাটিসমূহ ঢিলা হোৱাৰ ফলত পাহাৰখন খহি পৰিছে যাৰ ফলত আমাৰ বহুতো মানুহৰ মৃত্যুমুখ মৃত্যুমুখত পৰিছে লগতে ঘৰ দুৱাৰ ভাঙিছে বহুতো মানে বিস্তৰ ক্ষতিসাধন হৈছে গতিকে আমি পাহাৰত ঘৰ বনোৱাৰ লগতে আমি কেনেকৈ বিজ্ঞানসন্মতভাৱে আমি ঘৰটো বনাব পাৰোঁ সেইখিনি কথাও আমি চোৱা চিতা কৰাটো উচিত কাৰণ আমি বিজ্ঞান আমি যেতিয়া ভূগোল পঢ়িম সেইখিনি কথা আমি ঠিক তাতে আমি ধৰিব পাৰিম লগতে ভূমিকম্পৰপৰা হাত সাৰিবলৈ আৰু এটা উপায় অৱলম্বন কৰিব পাৰোঁ যে আমাৰ যিখিনি ঘৰৰ আন্তঃগাঁথনি আমাৰ ঘৰ এটা বনাওঁতে আমি বহু মানুহে আমি বিজ্ঞানসন্মতভাৱে ঘৰটো নবনাওঁ গতিকে এনেকুৱাকৈ মানে ঘৰটো বনাব লাগে যাতে আমাৰ ভূমিকম্প এটাই আমাৰ আমাৰ মানে হেৰি যিটো ভূমিকম্প আছে ভূমিকম্পটো বা হাত সাৰিব পৰাকৈ বা ভূমিকম্পটোৱে লৰাই দিব নোৱাৰাকৈ আমি এই ঘৰটো মজবুতকৈ বনাব পাৰোঁ তৃতীয়তে আহিলে আমি ধুমুহাৰ কথা ক'ব লাগিব আমি ধুমুহাক কেতিয়াও বাধা দিব নোৱাৰোঁ ধুমুহা আহিবই ধুমুহাক বাধা দিবপৰা মানুহৰ কোনো শক্তি নাই ভগৱানৰো কোনো শক্তি নাই গতিকে ধুমুহা আহিবই ধুমুহাৰ অহাৰ আগজাননি আমি আজিকালি পাব পাৰোঁ কাৰণ আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰই আগতীয়াকৈ আগজাননি দিছে গতিকে আমাৰ মানুহখিনি যদি সজাগ হয় যে ধুমুহা কোন কোনটো অঞ্চলত আহিব কিমান বেগত আহিব কোনটো দিশেৰে বলিব এইখিনি যদি আমি আগতীয়াকৈ সজাগ হৈ থাকোঁ তেতিয়া কি হ'ব আমি খুব সম্ভৱ অলপ হ'লেও আমি বতাহ বৰষুণ বা ধুমুহাৰপৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম হ'ল নিজকে ৰক্ষা কৰিব পাৰিম আৰু নিজকে আমি সজাগ কৰি তুলিব লাগিব যে বতাহ আহিলে আমি কি কৰিব লাগে যদি কাৰোবাৰ ঘৰটো এতিয়া ধৰি লৈছোঁ কাৰোবাৰ ঘৰটো যেনিবা কেঁচা সেই কেঁচা ঘৰটো আজি যেনিবা ধুমুহা আহিব আজি আমি ধুমুহা আহিব আমি বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি যিহেতু আজিকালি টিভিত দিয়েই দিয়ে আমুক আমুক ঘণ্টাত এনেকৈ ধুমুহা আহিব যদি আমি আগতীয়াকৈ সজাগ হৈ থাকোঁ তেতিয়া কি হয় কাষৰ মানুহঘৰ যেনিবা পকা ভাল মজবুত তেতিয়া আমি হয়তো এৰাতিৰ কাৰণে আমি কাষৰ মানুহঘৰতো থাকিব পাৰোঁ যদি ঘৰটো উৰায়ো নিয়ে সেই ৰাতি তেতিয়া আমি সেই আসন্ন মৃত্যুৰপৰা বা আসন্ন বিপদটোৰপৰা আমি নিজকে ৰক্ষা কৰিব পাৰোঁ গতিকে এনেকুৱা ক্ষেত্ৰত আমি ভূগোল অধ্যয়ন কৰাটো অতি জৰুৰী হৈ পৰিছে তাৰপিছত আহিলোঁ চুনামী কথা চুনামীও ঠিক তেনেকুৱাই আমাৰ চুনামীৰ কথা ক'বলৈ গ'লে সেইটো এটা সাগৰীয় ঢৌৱে হয় ডাঙৰ ঢৌৱে হয় যিটো আগতীয়াকৈ কোনো আগজাননি নিদিয়ে আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰই কয় কয় আজিকালি কৈ দিয়ে যে ইমানটো সময়ত চুনামী আহিব পাৰে সাগৰ ঢৌ এনেকৈ উঠিব পাৰে গতিকে আগতীয়াকৈ মানুহসমূহ সজাগ হ'ব পাৰে গতিকে মই ইয়াৰপৰা এটা এটাই ক'ব বিচাৰোঁ যে ভূগোল অধ্যয়নে মানুহক কিছুমান প্ৰাকৃতিক দুৰ্যোগৰপৰা হাত সৰাত বহুখিনি সহায় কৰিব পাৰে